হাঁহ কুকুৰাত জন্ম হোৱা পৰিজীৱী কেনেকৈ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বিষয়ে মই অলপ কৈছোঁ হাঁহ কুকুৰা আমাৰ জন্ম হোৱাৰ লগে লগে পোৱালিটো সৰু হৈ থাকে তেওঁলোকক আমি প্ৰথমতে প্ৰথমতে মাকৰ বুকুত থ'ব লাগে তাৰপিছত তেওঁলোকে লাহে লাহে অকমান আমি হাঁহ কুকৰাক চাউল বা তুঁহগুড়ি ভাত এনেকে হাঁহক দানা দিব লাগে দি পিনে তেওঁলোকক অকমান অকমান ডাঙৰ হয় আৰু তেওঁলোকৰ বেমাৰ নহ'বলৈ আমি কি কৰোঁ তেওঁলোকক কুকুৰাক বিশেষকৈ আমি ছমাহৰ মূৰে মূৰে আমি তেওঁলোকক বেজী দিয়াওঁ বেজী দিলেহে তেওঁলোকে ছমাহ বা তিনিমাহৰ মূৰে মূৰে তেওঁলোকক আমি বেজী দিব লাগে তেতিয়া আমাৰ কুকুৰাবিলাকৰ অকমানো বেমাৰ নহয় আৰু তেওঁলোকৰ একো নহয় এতিয়া বিশেষকৈ ঠাণ্ডা দিনকিটাত মানে কুকুৰাৰ বেমাৰ হয় হাঁহ হাঁহো হয় হাঁহৰ আমি ভিটামিন বা দৰৱ আমি আনিব লাগে পশু চিকিৎসালয়ৰ পৰা তেওঁলোকক আমি আনি দানাত ভালকৰে ভাতৰ লগত তুঁহগুড়ি দি পিনে সেনেকে সেনাই সেই দৰৱটো দি আমি তেওঁলোকক খোৱালে তেওঁলোকক তেওঁলোকৰ মানে অকমান এই বেমাৰ পৰা মুুক্ত হয় তেওঁলোকে সুন্দৰভাৱে তেতিয়া সেই এই সেই আঁতৰে আৰু তেওঁলোকে তেতিয়া লাহে লাহে ভালকৈ ডাঙৰ হ'ব পাৰে এতিয়া হাঁহ কুকুৰাৰ আমি অকল পুহিলেই নহ'ব তেওঁলোকক বহুত ভালকে আমি যত্ন ল'ব লাগে তেওঁলোকে যত্ন ল'লেহে তেওঁলোকে ডাঙৰ হ'ব পাৰিব আৰু তেওঁলোকৰ বেমাৰৰ পৰা তেওঁলোকে মুক্ত হ'ব সেনেকৈ আমি হাঁহ কুকৰা প্ৰতিপালন কৰোঁ এতিয়া আমি অকল হাঁহ কুকৰাখিনি যে বোলে কণী কণী দিলোঁ বোলে তেওঁলোকে মাক কুকুৰাজনীয়ে বোলে পোৱালি উলিয়ালে বোলে এৰি দিলোঁ সেইটো নহয় তেওঁলোকক আমি সুন্দৰভাৱে প্ৰতিপালন কৰিব লাগিব সেয়াই